আমাৰ অঞ্চলত ল'ৰা ছোৱালী যিমানবোৰ আছে সকলো ল'ৰা ছোৱালী ল'ৰা ছোৱালীয়ে ৰাতিপুৱা সময়ত এখন খেলপথাৰ আছে আমাৰ অঞ্চলটোত সেই অঞ্চলটোত ৰাতিপুৱা সময়ত ল'ৰা ছোৱালীবিলাকে দৌৰে দৌৰ দৌৰ হওক আপোনাৰ এক্সাৰচাইজ আপোনাৰ লং জাঁপ তেনেকুৱা ধৰণৰ যিবোৰ তাৰমানে শৰীৰৰ বাবে যিবোৰ ভাল আৰু সেই তেনেকুৱাবোৰ কাৰ্য কৰে আৰু লগতে খেলা ধূলাৰ বিষয়ে ক'বলৈ গ'লে আবেলি সময়ত তেওঁলোকে ক্ৰিকেট ফুটবল ভলীবল আৰু আপোনাৰ ঠাণ্ডাদিনত এখন আমাৰ অঞ্চলটোত তেনেকৈ ক'বলৈ গ'লে বেডমিণ্টনৰ প্ৰতিযোগিতাও পতা হয় আৰু গৰম তাৰমানে আপোনাৰ এখন ক্ৰিকেটৰ প্ৰতিযোগিতা বৰ্তমান আমাৰ অঞ্চলত অনুষ্ঠিত হৈ আছে সেই ক্ৰিকেট প্ৰতিযোগিতাত ডে' নাইট খেল অনুষ্ঠিত কৰা হৈছে তাত আপোনাৰ বিভিন্ন অঞ্চলৰ পৰা খেলুৱৈসকল আহি পেলাই ডে' নাইট যি অনুষ্ঠান দিনে ৰাতিয়ে আপোনাৰ ক্ৰিকেট খেল দিনে ৰাতিয়ে যি ক্ৰিকেট খেল হৈ আছে সেই ক্ৰিকেট খেলত আপোনাৰ বিজয়ী দলটোক প্ৰথম প্ৰতিযোগিতা হিচাপে পাঁচ হাজাৰ টকা তেনেকৈ প্ৰাইজৰ তাৰমানে হেৰি কৰা হৈছে তেনেকে ফুটবলৰ ক্ষেত্ৰত বিভিন্ন আমাৰ ফুটবলৰ সকলোতে প্ৰতিযোগিতা তেনেকৈ পতাই হয় আমাৰ অঞ্চলটোত ফুটবলৰ ক্ষেত্ৰত মাজতে হৈ গৈছে আমাৰ ফুটবলৰ প্ৰতিযোগিতা তাতো সেই একেধৰণেই প্ৰাইজৰ অন্তৰ্ভুক্ত কৰা হৈছিল পা প্ৰাইজৰ পাঁচ হেজাৰ ছহেজাৰ প্ৰথম পুৰস্কাৰ সেই তেনেকুৱাকৈয়ে সকলো ধৰণৰ খেল খেলা ধূলাৰ প্ৰতিযোগিতাৰ ক্ষেত্ৰত আমাৰ অঞ্চলটো আগবঢ়া